হেল্ল' অঁ মই এই ৰৰৈয়াৰপৰা কৈছিলোঁ মাইনা ৰেষ্টুৰেণ্টলে অঁ মই মানে কালি চিকেন ম'ম' আৰু সেই চাওমিন অৰ্ডাৰ দিছিলোঁ আপোনাৰ ল'ৰাজনে মানে বৰ ধুনীয়াকৈ দিলেহি দেই সেই ল'ৰাজনক বহুত ধন্যবাদ দিছোঁ ইমান বেয়া বতৰতো তাৰমানে ইমান ধুনীয়া পেকিং কৰি দিছেহি নহয় মোক বস্তু অৰ্ডাৰটো অঁ অঁ আপোনাৰ ল'ৰাজনৰ নামটো হৈছে দিলীপ শইকীয়া অঁ তেখেতক মানে বহুত বহুত ধন্যবাদ দেই হয় দিয়ক হয় হয় মই নৱনীতা চলিহাই কৈছিলোঁ হয় হয় অঁ অঁ অঁ অঁ হ'ব ৰাখিছোঁ